মই এজন খেতিয়ক হিচাপে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতিয়ে কৰোঁ যেনে ধান খেতি সৰিয়হ আলু ইত্যাদি প্ৰথম ধান খেতি কৰোঁ নিশ্চয় ধান খেতি উৎপাদনশীলতা আৰু গুণগত মান উন্নত কৰিবলৈ হ'লে আমি প্ৰথমতে যেতিয়া আমি কঠীয়াতলিত বীজ সিচোঁ তেতিয়াৰ পৰাই আমি অলপ গুৰুত্বসহকাৰে বীজটো সিঁচিঁ পেলাই কঠীয়াতলিৰ মাটিখিনি ভালদৰে প্ৰস্তুত কৰি ল'ব লাগে যাতে অপকাৰী তৃণ কঠীয়াতলিত গজিব নোৱাৰে তাৰ উপৰি আমি পাৰিলে কঠীয়াতলিত যে গোবৰ হওক জৈৱিক সাৰ কিছু পৰিমাণে দিব লাগে তেতিয়া কঠীয়াৰ গুণগত মানটো বহুত উন্নত হয় আৰু সোনকালে ঠন ধৰি উঠে আৰু যেতিয়া আমি এই কঠীয়াটো উঠাব পৰা হয় বিশ একৈছ দিন পিছত তেতিয়ালৈ আমি যিটো মাটিত কঠীয়াটো ৰুম সেই মাটিটো ভালদৰে প্ৰস্তুত কৰি ল'ব লাগে আৰু যেত কঠীয়া ৰোৱাৰ আগতে আমি যেতিয়া বোকা কৰিম বোকা কৰোঁতে আমি সচৰাচৰ জৈৱিক সাৰেই হওক বা ৰাসায়নিক সাৰ কিছু পৰিমাণে ব্যৱহাৰ কৰিব লাগে একেবাৰে নকৰিলেও খেতিডৰা ভাল নহয় আৰু সাৰটো ব্যৱহাৰ কৰিলে একেবাৰতে কৰিব নালাগে সেইটো পৰ্যায়ক্ৰমে দুবাৰ বা তিনিবাৰ কৰিব লাগে আমি হেন প্ৰথমতে যেতিয়া কঠীয়া ৰুম তেতিয়া কিছু পৰিমাণে মাটিত আমি সাৰটো দি লওঁ তাৰপিছত এমাহমান যোৱাৰ পিছত যেতিয়া

ধানডৰাত অপতৃণ কিবাকিবি গজে এইবিলাক পৰিষ্কাৰ কৰি দিম পুনৰ দ্বিতীয়বাৰ আমি সাৰটো কম পৰিমাণে ব্যৱহাৰ কৰোঁ আৰু এনেদৰে আমাৰ শস্যৰ উৎপাদনশীলতা বৃদ্ধি পায় ঠিক তেনেদৰে আমি সৰিয়হ হওক বা আলুৱে হওক এইবিলাকতো গোটেই ৰাসয়ানিক সাৰৰ ওপৰতেই ভৰসা নকৰি আমি জৈৱিক সাৰ বা পচন সাৰ এইবিলাকো দিলেও আমাৰ খেতিডৰা খুব ভাল হয় আৰু আমাৰ স্বাস্থ্য উন্নত হয় ৰাসয়ানিক সাৰৰ পৰা আমাৰ শৰীৰত যথেষ্ট অনিষ্টও হয় সেয়ে আমি অলপ জৈৱিক সাৰৰ পৰা পচন সাৰত বেছি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় আৰু পানীৰ ব্যৱস্থাটো কৰিব লাগে খেতিডৰাত যি খেতিয়ে নহয় পানী যাতে প্ৰয়োজনত পানীটো আমি যোগান ধৰিব পাৰোঁ তেনেকুৱা ব্যৱস্থা এটা থাকিলে ভাল হয় ওচৰত পুখুৰীয়ে হওক বা নলী নাদেই হওক ইয়াৰ উপৰিও প্ৰত্যেকটো খেতিতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বা পোক পৰুৱাই অনিষ্ট কৰেই এইটো এটা স্বাভাৱিক কথা গতিকে তাৰ প্ৰতি তাৰ বাবেও আমি সচৰাচৰ বিভিন্ন কীটনাশক ঔষধবিলাক আজিকালি বজাৰত পায়েই গতিকে সেইবিলাক অলপ ব্যৱহাৰ কৰোঁতে অলপ চাই চিতি কৰিব লাগে যাতে তাৰপৰা আমাৰ অনিষ্ট নহয় আমি আলু খেতিত সচৰাচৰ থলুৱা আলুটোৱে কৰোঁ

যিটো পা আমি আচই পাটনাই আলু বুলি কওঁ এই আলুটোৰ উৎপাদন খুব বেছি হয় আৰু আলুবিলাক সৰু সৰু খাব গ্ৰাহকেও খুব ভাল পায় বিক্ৰী কৰিলে দামটো ইয়াৰ যথেষ্ট বেছি বাকী আলুৰ তুলনাত ইয়াৰ প্ৰায় দুগুণ বাকী আলু বিশ টকা হ'লে কিলো এইটোৰ চল্লিছ টকা হয় গতিকে আমি সচৰাচৰ সেই আলুটোতে আমি বেছিকৈ গুৰুত্ব দিওঁ আৰু আমাৰ ইয়াতে এই খেতিটো খুব ভাল হয় ঠিক তেনেদৰে আমি সৰিয়হৰ খেতিও আমি ওপৰৰ উন্নত মানৰ আমি যিটো থলুৱা বীজ সেইটোৰহে খেতি কৰি থাকোঁ ইয়াৰ আগতে আমি এবাৰ কৰিছিলোঁ উন্নত মানৰ বীজ আনি পেলাই কিন্তু ভাল উৎপাদন নাপালোঁ গছবিলাক বৰ ডাঙৰ ডাঙৰ হৈ গ'ল কিন্তু তাৰপৰা আমি ভাল এটা প্ৰডাকশ্যন নাপালোঁ সেয়ে আমি এতিয়া আমাৰ যিবিলাক আগৰ থলুৱা বীজ আছে সেইবিলাককে অলপ ভালধৰণে খেতি কৰি আমি যথেষ্টখিনি উপকৃত হৈছোঁ আৰু আমাৰ প্ৰায়বিলাক মানুহেই সেইটোৱে খেতি কৰে আমাৰ থলুৱা বীজটোৱে ধানৰ ক্ষেত্ৰত আমি আৰু যিটো আমাৰ হাইব্ৰিড ধান সেইটো ব্যৱহাৰ কৰোঁ কৰে বহুতে কৰে আমিও কৰি আছোঁ যেনে বাহাদুৰে হওক বা এনেকুৱা ধান আৰু যিটো উৎপাদন আমাৰ প্ৰতিবিঘাত বহুত নহ'লেও দহৰ ওপৰত থাকে দহৰ পৰা পোন্ধৰমোন মান থাকে